হেল্ল' অঁ কোন হয় বাৰু অঁ অঁ ঠিক আছে কোৱাচোন অঁ কোৱাচোন অঁ বিহু পাইছেহি আকৌ আহি পিঠা চিঠা মই ঠিক তেনেকৈ বনোৱা নাই বনাবলৈ আৰম্ভ কৰিম আৰু আজিৰ পৰা বনাম নেকি তুমি বনাইছা নে অঁ অঁ অঁ

অঁ অঁ তিল মানে হেৰি তোমাৰ তিল পিঠা বনাবলৈ হ'লে তোমাৰ চাউলখিনি তিয়াই থ'ব লাগিব প্ৰথম তোমাৰ এক ঘণ্টা চাউলখিনি তিয়াই থ'ব লাগিব তাৰপিছতে তোমাৰ চাউলখিনি হাৱা নোযোৱাকৈ খুন্দি তোমাৰ ঢাকি থ'ব লাগিব তাৰপৰা তিলখিনি ভাজিব লাগিব ভাজি খুন্দি তাৰপিছতে তুমি পিঠাটো আৰু টাৱাত দিব লাগিব পুৰিব লাগিব তাৰপিছতে তুমি তিলখিনি তাত দি দিবা তাৰপৰা দি এনেকৈ নুৰিয়াই আনি আনিবা সেইটো তিলপিঠা হৈয়ে গ'ল আৰু অঁ তেনেকৈৈ হয় ইমান টান নহয় সেইটো একেবাৰে উজু মানে সহজ জানিলে চব বস্তুৱে সহজ নহয় জানো লাড়ু বনালা নি নাৰিকল লাড়ু অহ্ নাৰিকলৰ লাড়ুটো তুমি জানা অঁ অঁ অঁ অঁ মই তিল পিঠা তেল পিঠা তাৰপৰা ঘিলা পিঠা তাৰপৰা না নাঙল ধৰা পিঠা ঘিলা পিঠাটো তোমাৰ সেইখিনিও মিলত কুটাই আনোঁ বা ঢেঁকীত হ'লেও কুটাও আটাইখিনি কুটাই আৰু ধুনীয়াকৈ সানি থৈ দিওঁ গুড় ইলাচী এনেকুৱা চফ কিবা কিবি দি মেলি ধুনীয়াকৈ সানি মেলি থৈ দিওঁ সানি থ'লে তোমাৰ ধৰা লগে লগে বনালে পিঠাটো অলপ টান নিচিনা হয় দুই তিনিদিন যদি সানি থৈ দিওঁ পিঠাই মানে বহুত মূলায়ম হয় তেতিয়া তেতিয়া মানে পিঠাটো খাবলৈও কোমল হয় ভাল লাগে আৰু খাই টেষ্টি লাগে খালি লগে লগে খুন্দাই পিঠাটো বনালে মানে পিঠাটো বহুত টান হৈ যায় সেইটো কাৰণে আমি পিঠাটো মানে তিয়াই থৈ দিওঁ আৰু চাউলটো তেনেকৈ বনাওঁ ধুনীয়া হয় খাবলৈ বহুত ধুনীয়া হয় তেনেকৈ তুমিও বনাবাচোন তাৰপিছত আৰু টেকেলি মুখত দিয়া পিঠা বনাম বুলি ভাবিছোঁ কেইটামান বনাব লাগিব সেইকেইটাও তোমাৰ সেয়াও চাগে তুমি নাজানা কিজানি নহ্ অঁ অঁ অঁ সেইখিনিও তেনেকৈ খুন্দি তোমাৰ টেকেলিটো মুখত দি দিব লাগে আৰু পিঠাখিনি ধুনীয়াকৈ সানি মেলি তাৰপিছতে তলত জুই সৰহকৈ দি দিব লাগে আৰু খুব বেছি এটা পিঠা সিজোতে তোমাৰ পাঁচ মিনিট লাগে আৰু সিমানটোৱে টাইম আৰু ঠিক আছে বাৰু হ'ব দিয়া